অ ভণ্টি অ' ভণ্টি কি কৰি আছা কি কৰি আছ' অ এই এলেং মাৰলিত ধেৰ মাছ ওলাইছে নহয় মাছৰ উজান পৰিছে তই বোলো মাছ মাৰিবলৈ যাৱ নেকি অ অ ওলাবি ন'হবা অ আবেলিলৈ যাব লাগিব অ তোৰ কি অ আবেলিকৈ ওলাবা ওলাবি এই জাল জাল জুলুকি যি পাৱ লৈ ল'বি আৰু অ জাকৈয়ে ভাল হ'ব হয় জাকৈতে ভাল হ'ব

অ মানুহে ধৰি আছে ধৰি আছে মইহে আকৌ বোলো আবেলিকৈ যাম বুলি ক'লোঁ ৰ'দটো বৰকৈ চোকা হৈ আছে যে সেইকাৰণে বোলো আবেলিকেই যাম আৰু হয় হয় হয় আহিবি আহিবি অ অ হ'ব দে অ হ'ব